কৰ্মত মই ভুল কৰিছিলোঁ আগত মই ছোৱালীকালত যেতিয়া আছিলোঁ তেতিয়া ঘৰত মাহঁতে পঢ়িবলৈ দিছিল পঢ়া সময়কণ অৱহেলা কৰি নপঢ়িছিলোঁ বাবে বৰ্তমান সেইটো ভুগিব লৈছোঁ আৰু বৰ্তমান ইয়াক মই আগুৱাই নিব'লৈ চেষ্টা কৰিছোঁ মোৰ নিজৰ সতি সন্তান ল'ৰা ছোৱালীক পঢ়াই শুনাই কেলেকৈ ডাঙৰ দীঘল কৰি ভাল ক'লেজ এখনত বা ভাল চাকৰি এটা দিব পাৰোঁ সেইবাবে ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰি তেওঁলোকক আগবঢ়াই নিবৰ বাবে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ আৰু নিজেও যিমান পাৰো সিমানখিনি তেওঁলোকক আ আগুৱাই নিব'লৈ চেষ্টা কৰোঁ